অঁ দা মই অনন্যাই কৈছিলোঁ এই হেৰিহঁতৰ ঘৰৰ এই ৰেখাহঁতৰ ঘৰৰ এই কি কৰি আছিলে অ এই কথা এটা হ'ল এই হেৰি আমি মানে ভাবিছিলোঁ এই দেওবাৰে হেৰিফালে যাম অলপমান এই এহেঁতৰ ৰমেনহঁতৰ যে পুখুৰীটো আছে তাতে আমি মাছ মাৰিবলৈ যাম বুলি ভাবিছিলোঁ এতিয়া মানে কথাটো হ'ল কি আমাৰতো জাকৈ জুলুঙা আছে কিন্তু কথাটো হ'ল কি আমাক জালখন লাগিছিলে আমাৰ দুটামান ওলাইছে আপুনি যদি পাৰে আপুনি ওলাব পাৰে আমাৰ লগত কিন্তু আমাক জালখন লাগিব মানে সেইকাৰণে বোলো আপোনাক ফোন কৰিলোঁ অ আপুনি ওলাই যদি ওলাব পাৰে আমি কেইজনীমান ওলাইছোঁ তাৰপিছত মই ৰহিলাহঁতক ক'লোগৈ তাৰপিছত তেহেঁতি ক'লে যাব পাৰিম বুলি হেৰি ৰাতিপুৱাকৈ আমি একদম চাহপানী হেৰি খাই মেলি ধুনীয়াকৈ মই হেৰি আমি ভাবিছোঁ কি পিঠা পনা যি যি আছে ভাত কেইটামান বান্ধি লৈ যাম তাতে আৰু ধুনীয়াকৈ মাছটো মাৰি পেলাই আৰু অকণমান হেৰি কৰি পেলাই খাম আৰু তাতে ভাতটো খাম বুলি ভাবিছোঁ আপুনি কি কয়বা অঁ দেওবাৰে অঁ অঁ ৰাতিপুৱা আপুনি ওলাব তাৰপিছত আৰু সেইকাৰণে সেনেকৈ ভাৱিছোঁ আৰু ভাৱিছোঁ কি তাৰে হেৰি যিকেইটা হেৰি পাওঁ যদি ডাঙৰ ডাঙৰ কিবা পাওঁ এনেকুৱা তেতিয়াহ'লে আপোনালোকে গৈ পেলাই হেৰি বজাৰখনত হেৰি কৰি থ'ব পাৰিব যদি মানুহ চানুহ পায় অঁ অঁ ঠিক আছে হ'ব অঁ অঁ এইটোৱে হেৰি কৰি নহ'লে আমি আৰু কি বুলি কয় লগা হ'লে আমি ওচৰতে হেৰি ঘৰতে সোমাই দিম আৰু এ মণি বৌহঁতৰ ঘৰ ঘৰ তাতে সোমাই দিম তাতে যদি কিবা কিবি লাগে তাৰপৰা লৈ ল'ম আৰু বৌক মই কৈ থ'ম যে এনেকৈ যাম বুলি তেওঁলোকৰ ছোৱালীজনীও ওলাইছে তো আমি কেইটা মিলি হৈ হৈছোঁ আৰু দহজন মান এতিয়া সেইকাৰণে আপোনাকো ক'লো আৰু কাৰোবাক লয় যদি ল'ব পাৰে আমি বোলো সেইকণ হেৰি কৰি দিব নহয় খান্দি দিব নহয় সেইকাৰণে বোলো তাৰপৰা সোনকালে হেৰি কৰিলোঁ আৰু অঁ হ'ব দিয়ক হ'ব অঁ হ'ব হ'ব অঁ হ'ব